অঁ হেল্ল' অঁ হয় হয় মই এইফালে গোৱালপাৰা ফালে আছোঁ কওকচোন অঁ কওকচোন হয় হয় হয়

হয় হয় হয় হয় হয় না না না ঠিকে আছে ভাল কথা যাব লাগে এই ৰাইজৰ কামত অলপ আগবাঢ়ি থাকিব লাগে বাকী সিহঁত দুজনকো ফোন কৰি দিয়া বাৰু মই আছোঁ এগ্ৰী হয় আহিলে হ'ল মোক ফোন এটা কৰিলেই হ'ল হ'ব হ'ব হ'ব

হ'ব হ'ব আমি গ'লে গোটেইকেইজনে লগ লাগি আমি ছাৰৰ লগত কথাটো পাতি পেলাই কিবা এটা সাহায্য ল'ব লাগিব কামখিনিৰ কাৰণে হ'ব হ'ব মই আছোঁ দিয়ক

হয় হয় আচ্ছা ঠিকে আছে হ'ব এইখিনি কথা আলোচনা বিলোচনা পাতিম তাতে আহিলেই হ'ল আপোনালোকে ফোন কৰিব হ'ব দিয়ক অঁ ৰাখক ৰাখক